অঁ হেল্ল' দাদা অঁ আপোনাৰ ধৰক হেৰিয়াৰ চবজি বাগানত কিবা শাক পাচলি আছিলে নেকি মোক শাক পাচলি অলপ প্ৰয়োজন হৈছিলে আপোনাৰ ধৰক যেনে কবি বেঙেনা আলু বিলাহী তেনে মোক অলপ প্ৰয়োজন হৈছিলে

হয় মোক তেনেকৈ ধৰক আপোনাৰ সৰহকৈও ল'ম অলপ ধৰক কুইন্টেলেই হিচাপত আপুনি তেতিয়া ধৰক দামটো কেনেকৈ ল'ব সেইটো অলপ জনাব হয় হয় মই হয় হয় কবি বিলাহী ধৰক এতিয়া চিজনত যেনেকৈ যিবোৰ খেতি হৈছে সেইবিলাকৈয়ে ধৰক আৰু আপোনাৰ মোক অলপ প্ৰয়োজন হৈছিলে

হয় মই নিজে যাম

হয় হয় মই অহা পঁচিছ তাৰিখ মানে যাম নেকি

অঁ ঠিক আছে হ'ব অঁ ঠিক আছে হ'ব দিয়ক